হয় মোৰ ফেভাৰিট আৰ্টিষ্ট বুলি ক'ব গ'লে যিহেতু মানে সময়ৰ যিহেতু লাইক সময়ৰ পৰা লাইক সলনি হৈ থাকে সৰুতে বেলেগ আৰ্টিষ্ট আছিলে এতিয়া যিহেতু বেলেগ আৰ্টিষ্ট ভাল পাওঁ এতিয়া ক'ব গ'লে যোৱা কেইবছৰমানৰ পৰা ৰক মিউজিকৰ ফালে বহুত বেছি আগ্ৰহ মোৰ আৰু ৰাপটো সেইফালে থাকি যায় সেইকাৰণে মই পিংক ফ্লইড বিটিলচ্ কুইন এইবোৰৰ বেণ্ড বেণ্ডৰ মিউজিকবোৰ শুনি খুব ভাল পাওঁ আৰু যোৱা কেইবছৰমানৰ পৰা সিহঁতৰ গানকেইটাই বেছি মোক ইনফ্লোৱেঞ্চ কৰিছে যি ধৰণৰ গান মই নিজেও গাওঁ বা ধৰক যি গিটাৰ চিটাৰ অলপ বজাওঁ সেইবোৰ সিহঁতৰ গানবোৰেই বজাওঁ আৰু ইণ্ডিয়ান আৰ্টিষ্ট বুলি ক'ব গ'লে এ আৰ ৰেহমান এজন আছে অসমত জুবিন গাৰ্গ আছে পাপন আছে ইহঁতৰ গানকেইটাই আমি শুনোঁ সৰুৰে পৰা সিহঁতৰ গানেই শুনি আহিছোঁ সিহঁতৰ বিহু ফাংচন শ্ব' শ্ব'ও চাইছোঁ মই চ' সিহঁতৰ শ্ব'জবোৰ চাই ভাল লাগে সিহঁতক এনজয় কৰোঁ চ' হয় সিহঁতো এটা থাকি যায় ক'ব গ'লে আৰু নতুনকৈ টাৱাচাকি এটা আৰ্টিষ্ট আহিছে তেখেতৰ নতুনকৈ ৰিচেণ্টলি মই শ্ব' এটা চাইছোঁ খুব ধুনীয়া খুব ধুনীয়া শ্ব' আছিলে খুব ধুনীয়া গান গাই তেখেতে আৰু সেইবোৰ ধৰণৰ গান ভাল লাগে যিহেতু আজিকালি মনগীত বুলি এটা জ'নাৰ ওলাইছে অসমীয়া ইণ্ডাষ্ট্ৰিত আৰু সেইটো ইণ্ডাষ্ট্ৰিট ক'বলৈ গ'লে যিকেইটা চিংগাৰচ আছে প্ৰবীণ বৰা শংকুৰাজ শংকুৰাজ সিহঁত সিহঁতৰ গানবোৰ যেনেকুৱা আছিলে মৈত্ৰেয়ী পাটৰ সেইবোৰ গান নতুনকৈ যিহেতু ক'ব গ'লে যোৱা চাৰি পাঁচ বছৰৰ পৰা ক'ব গ'লে ইহঁতে নাম কৰিছে মেইন ষ্ট্ৰিম এটা অডিয়েঞ্চ সিহঁতে গেইন কৰিছে তেতিয়াৰ পৰা ময়ো শুনা আৰম্ভ কৰিছোঁ ইউটিউবৰ থ্ৰো আৰু ইহঁতৰ যিহেতু এতিয়া মানে নতুন নতুন গানো ওলাই থাকে সেই গানে এতিয়া মানে কেতিয়াবা ডাউনলোড কৰি শুনোঁ কেতিয়াবা ইউটিউবৰ পৰা শুনোঁ আৰু চেষ্টা কৰোঁ অলপ গিটাৰতো নিজে উঠাই কিনে বজাব পাৰোঁ যাতে তেনেকৈ কৰি নিজৰ এটা হ'বিও হয় মোৰ চ' সেইটো ভাল পাওঁ